দাদা অলা এজেঞ্চিত লাগিছেনে বাৰু অঁ হয় মই মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ পাঁচ তাৰিখে পুৱা ন বজাত গুৱাহাটীলৈ যাব লাগে পাৰিবনে